হেল্ল' নামবৰ টেভেলছ বাছখন হয়নে এইখন অঁ হয় আপোনালোকৰ এই অহা শনিবাৰৰ বাছৰ টাইমিংটো কেতিয়া বাৰু ডিব্ৰুগড়লে

অঁ উঠিম মানে উঠিম মই তেজপুৰত পৰুৱা চাৰিআলি চাৰে আঠটা বজাত ন হয় মোৰ লগত মানে বস্তু বাহিনীও থাকিব বেলেগকে আপোনাৰ পইচা দিব লাগে নেকি সেইটো কাৰণে নেলাগে ন মানে হয় অলপ বেছি আছিলে পাঁচটামান আছিলে মোৰ মানে এনেকুৱা বেগ হয় হয় সেইটো মানে একো বেলেগকৈ দিব নেলাগে ন অঁ ভাড়াটো কিমান হ'ব বাৰু ডিব্ৰুগড়লৈকে চাৰে ছশ টকা ন হয় আৰু আপোনালোকৰ ডিব্ৰুগড়ৰ যিটো বাছ ষ্টেণ্ড আছে মানে সেইটোৰ পৰা মেইন চহৰলে কিমান দূৰ বাৰু মেইন টাউনলৈ হয় মোৰ কাম আছিলে মানে তাত মানে হোটেল চোটেল পামনে হয় আৰু বাছখন মাজতে ক'ত ৰখায় মানে ৰাতি যাওঁতে বোকাখাটত ন হয় কিমান দেৰিৰ কাৰণে ৰখোৱা হয় বাৰু আধা ঘণ্টা ন মানে খাই আহিব পৰা যায় আৰু ন আৰু বাছখন কেতিয়াবা মানে পলম হোৱা তেনেকুৱা থাকে নেকি কিবা কথা মানে চাৰে আঠটা কৈছে চাৰে আঠটাতেই আহিবনে অঁ মই অনলাইন যদি অৱস্থা পাৰি তেনেহ'লে অনলাইনে কৰিম অঁ আচ্ছা আচ্ছা আচ্ছা

অঁ হয় হয় হ'ব বাৰু ঠিকে আছে আপুনি মই মই যদি বুক কৰোঁ তেতিয়া আপুনি ফোন কৰিব পাৰিব ন মানে আহিছে বুলি অঁ অঁ হ'ব বাৰু দিয়ক থেংক ইউ ধন্যবাদ